মোৰ কেইবাজনো ব্যৱসায় আছে ব্যৱসায় মোৰ কেইবাজনো বন্ধু আছে তেওঁলোকক মোৰ অঞ্চলত কেইবাজনো ব্যৱসায়ী ব্যৱসায়ী বন্ধু আছে তেওঁলোকৰপৰা মই কেতিয়াবা মই তেওঁলোকক কেতিয়াবা ভাল উপদেশ দিওঁ আৰু তেওঁলোকেও মোক কেতিয়াবা ভাল উপদেশ দিয়ে তেওঁলোকে আমি গোটেইকেইজনে মিলি তিনিজন চাৰিজন ব্যৱসায়ী মিলি বন্ধুকেইজনৰ মাজত আমি আলোচনা বহি আলোচনা কৰোঁ কি কৰিলে ভাল হ'ব কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব তেওঁলোকৰ কি বিজনেছ কি বিজনেছ আৰম্ভ কৰিব সেয়েহে তেওঁলোকে মোক মোৰ মোকো তেওঁলোকে পৰামৰ্শ দিয়ে ময়ো তেওঁলোকক পৰামৰ্শ দিওঁ তেওঁ যথেষ্ট সেই পৰামৰ্শমতে তেওঁলোকে কাম কৰে আৰু সেই কাম পৰামৰ্শমতে কাম কৰি তেওঁলোকে যথেষ্ট উপকৃত হৈছে বুলি মোক মোকো মাজে মাজে মাজে মাজে তেওঁলোকে কৈ থাকে কৈ থাকে সেয়েহে তেওঁলোকে তেওঁলোকে মাজে মাজে বহি কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হয় তেওঁলোকৰ মাজত আলোচনা আলোচনা হয় ব্যৱসায়ী মোৰ তেওঁলোক বন্ধু আছে বন্ধুকেইজনৰ মাজত বন্ধুকেইজনৰ মাজত যথেষ্ট মিলা প্ৰীতি আছে আৰু সেই বন মিলা প্ৰীতি আছে সেয়েহে তেওঁলোকে মাজে মাজে মাজে মাজে বহি আলোচনা কৰে আৰু তেওঁলোকে আলোচনা কৰি ক'ত কেনেকৈ কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হয় তেওঁলোকে তেওঁলোকে হেৰি কৰে আলোচনা কৰি আলোচনা কৰি হেৰি কৰে এই কামখিনি কামবিলাক আৰম্ভ কৰে সেই সেই উপদেশমতে সেই তেওঁলোকে মোক তেওঁলোকেও মোক উপদেশ দিয়ে উপদেশ পৰামৰ্শ দিয়ে আৰু সেই মতে ময়ো কাম কৰোঁ আৰু তেওঁলোকক ময়ো তেওঁলোকক উপদেশ দিওঁ কিছুমান উপদেশ দি সেই মতে তেওঁলোকে কাম কৰে আৰু সেই উপদেশমতে কাম কৰা বুলি তেওঁলোকে মোক কেতিয়াবা কয় কেতিয়াবা মাজে মাজে মানে উপদেশ মতে কাম কাম কৰিলে তেওঁলোকে উপকৃত হৈছে বুলি তেওঁলোকে কয় তেওঁ মোক মোকো তেওঁলোকে পৰামৰ্শ দিয়ে পৰামৰ্শ দিয়ে ময়ো তেওঁলোকৰ মতে পৰামৰ্শ মতে সেই কিছুমান কাম কাম কৰি আছোঁ আৰু মোৰ মোৰ যিমান বন্ধু আছে যথেষ্ট কি খেতিয়ক খেতি কৰে সেই খেতিয়ক খেতিমতে সেই খেতিত কি পৰামৰ্শ কি পদ্ধতিত কৰিলে কি পদ্ধতিত খেতি কৰিলে ভাল হয় তেওঁলোকে তেওঁলোকে তেওঁলোকে ভাল হ'ব তেওঁলোকক ময়ো কেতিয়াবা সেই মতে পৰামৰ্শ দিওঁ আৰু সেই ময়ো তেওঁলোকেও মোক কেতিয়াবা কিছুমান কামৰ কামৰ বাবে উপদেশ দিয়ে পৰামৰ্শ দিয়ে সেই লেখি তেওঁলোকক সেই তেওঁলোকৰ তেওঁলোকৰ মাজত যথেষ্ট মিলা প্ৰীতি মিলা প্ৰীতি দেখা মিলা প্ৰীতি যে এওঁলোকৰ পৰিয়াল পৰিয়ালসমূহ তেওঁলোকে তেনেকৈ সেই ব্যৱসায় চলাই তেওঁ সুন্দৰভাৱে সুন্দৰভাৱে পৰিয়াল চলাই আছে সুন্দৰভাৱে পৰিয়াল চলাই পৰিয়াল চলাই আছে

আৰু বন্ধুকেইজনে বন্ধুকেইজনে যথেষ্ট যথেষ্ট টকা পইচাৰ টনকিয়াল টনকিয়াল কেইজনমানৰ যথেষ্ট টকা পইচা আছে আৰু কেইজনমানৰ টকা পইচাৰ বহুতো অভাৱ তেওঁলোকে তেওঁলোকৰ মাজতে কেতিয়াবা ইটো সিটোৰ সহায় কৰি তেওঁলোকে সহায় কৰি কিছুমান কাম কৰে তেওঁলোকে সহায় কৰে আৰু সহায় কৰি কাম চলাই আছে ব্যৱসায় চলাই আছে এতিয়া সেই ব্যৱসায়ত সেই ব্যৱসায়ত উপকৃত হোৱা বুলি তেওঁলোকে আমাক তেওঁলোকে আমাক কেতিয়াবা কেতিয়াবা সেই ব্যৱসায়ত মতে কাম কৰি ব্যৱসায়ক কাম উপকৃত হোৱা বুলি আমাক মোক আমাক জনায়

হওঁতে ব্যৱসায়ী

মোৰ বন্ধুকেইজনৰ বন্ধুকেইজনৰ মোৰ বন্ধুকেইজনেই সকলো সকলো ঠাইলৈ সকলো ঠাইলৈ বহু ঠাইলৈ যায় বহু ঠাইলৈ যায় আৰু সেই ভ্ৰমণলৈ যায় ভ্ৰমণত গৈ কাৰ লগত কি কৰিলে আৰু কেনেকৈ তেওঁলোকৰ ব্যৱসায় তেওঁলোকৰ ব্যৱসায় আৰু টনকিয়াল কৰিব পাৰে সেই বিষয়ে তেওঁলোকে জানিবলৈ ইচ্ছা ইচ্ছা কৰি আহে জানিবলৈ ইচ্ছা কৰে সেয়ে সেয়েহে তেওঁলোকে সেয়েহে তেওঁলোকে যথেষ্টজনৰপৰা ভাল যথেষ্ট বাহিৰলৈ গৈ বাহিৰলৈ গৈ তেওঁলোকে বহুতজনে তেওঁ বাহিৰলৈ গৈ তেওঁলোকে ব্যৱসায়ী ব্যৱসায় কথা আলোচনা কৰি ব্যৱসায় বিষয়ে জানি ঘৰলৈ ঘূৰি আহে আৰু সেই মতেদি সেইমতে কাম কৰিবলৈ ইচ্ছা কৰে সেইমতে কাম কৰিব ইচ্ছা কৰে আৰু সেইমতে তেওঁলোকে আনকো উপদেশ দিয়ে তেনেকুৱা কৰিবলে আৰু আমিও আমিও তেওঁলোকৰ মতে উপদেশ দিওঁ আৰু আমিও তেওঁলোকে আমাক সেনেকুৱা উপদেশ দিয়ে উপদেশ দিয়ে উপদেশ দিয়ে সেই এই বন্ধুকেইজনত বন্ধুকেইজনৰ মাজত যথেষ্ট মিলা প্ৰীতি থকা বাবে আমাৰো আমিও বহু সুখী বহুত সুখী বহুত ভাল তেওঁলোকৰ পৰিয়াল সকলোৱে চিনি থাকে চলি আছে আৰু চলি আছে চলি থাকক

বন্ধু বন্ধুত বন্ধু বন্ধুকেইজনে ইজনে সিজনত ইজনে সিজনৰ ইজনে ইজনে সিজনৰ এই হেৰি ব্যৱসায়িক যথেষ্ট সহায় সহযোগ কৰে আৰু আৰু তেওঁলোকে ব্যৱসায় কৰি বহুকেইজনক বহুকেইজনক বহুকেইজনক এংগেজ কৰি এংগেজ কৰিছে এই বহুতকেইজনক তাৰমানে ব্যৱসায়ত তেওঁলোকে নিয়োজিত কৰিছে কৰি তেওঁলোকে সেইমতেদি সেইমতে তেওঁলোকে পৰিয়ালৰ চব সকলো সুকলমে চলি আছে তেওঁ সুকলমে চলি আছে তেওঁলোকে তেওঁলোকে ব্যৱসায় কৰ্মচাৰীসকলে তেওঁলোকো হেলা নকৰে বুলি আমাকো কৈছে আৰু তেওঁলোকেও নকৰে বুলি প্ৰতিশ্ৰুতি দিছে হেলা নকৰো বুলি এনেকুৱা এনে এনেকুৱা কৰি তেনেকুৱাকৈ পৰিয়াল মোক চলাই আছে সেয়েহে পৰিয়ালসমূহ ভালকৈ চলাই আছে বন্ধু বন্ধুসকলৰ বন্ধুসকলৰ বন্ধুসকলে বাহিৰলৈ গ'লে কেনেকৈ কেনেকৈ চলায় কেনেকৈ চলায় ক'ত কি কৰে ক'ত কেনেকৈ কি কৰে আহি গোটেইখিনি তেওঁলোকে বহি আলোচনা কৰে আৰু বহি আলোচনা কৰি ইজনে সিজনক উপদেশ দিয়ে আৰু উপদেশ দিয়ে উপদেশ দিয়ে বা আমিও যেনেকৈ উপদেশ দিওঁ উপদেশ দিওঁ